হয় মই বাহিৰত হোটেলত ধাবাত খাই ভালপাওঁ কাৰণ বাহিৰত যিটো এটা টেষ্ট সেইটো ঘৰত পোৱা নাযায় আৰু ঘৰত যিহেতু এটা খাদ্য়হে খোৱা যায় থাকে বাহিৰত টেষ্ট্টো অলপ হ'লেও বেলেগ বেলেগ হয় আৰু মই লগৰীয়াহঁতৰ লগত ধাবাত যাওঁ তাতে খাওঁ তাৰপিছত আমি বিভিন্ন বিহু উৎসৱ অনুষ্ঠানত বিভিন্ন দোকান বহে গতিকে তাতে আমি যাওঁ বিভিন্ন তাতে ধাবা বহে তাতে সেইবিলাকত খাওঁ আমি একেলগে মই পৰিয়াল মোৰ পৰিয়ালৰ লগতো যাওঁ মই বিশেষকৈ বাহিৰত ৰু ৰুটি ঘুগুনি এইবিলাক খাই ভালপাওঁ আমি আগতে গা যেতিয়া গাঁৱত যাওঁ তেতিয়া গাঁৱত যাওঁতে ৰাস্তাত এখন হোটেল থাকে তাতে তাতেও আমি যেইবাৰ যাও তাতে পৰঠা খাওঁৱেই আৰু সেইকাৰণে মো মোৰ বাহিৰৰ যিবিলাক খাদ্য সেইবিলাক ভাল লাগে আৰু বাহিৰৰ খাদ্যতটোৱে এই এইকাৰণে ভাল লাগে যে বাহিৰত প্ৰত্য়েকখন হোটেলৰে টেষ্টটো অলপ হ'লেও বেলেগ বেলেগ হয় গতিকে সেইকাৰণে